অঁ হেল্ল' আপুনি অঁ মই উজ্জ্বলা বাইদেউ হয় মই এটা ফেক্টৰীৰ কাৰণে মই খুলিম বুলি ভাবিছোঁ তাৰপিছত তাৰমানে বিনিময়ত আপোনাৰ ওচৰত মই পইচা ধাৰ ল'ম বুলি ভাবিছোঁ আপুনি দিব পাৰিব নোৱাৰে

তাৰ বিনিময়ত আপুনি আমি লোন মই লোন লৈছোঁ লোন লৈ মানে কাম কৰাই আছোঁ তাৰ বিনিময়ত আৰু অলপ মানে টকা দৰকাৰ হৈ হৈছিলে সেইকাৰণে আমি মই আপোনাৰ ওচৰৰ পৰা ধাৰ ল'ম বুলি ভাবিছোঁ আৰু আমি বেংকত তেনেকে ধৰণে বেংকত যেনেকে দিয়ে মানে তেনেকে ধৰণে দিম আমি তাৰ

অঁ তেতিয়া আমি অঁ তাৰ বিনিময়ত এতিয়া আপোনাৰ দলিল এখন আনি মই চহী কৰাই আনিম নিজে মই চহী ল'ম যে মই বেংকৰ সুদতহে মই মানে হেৰি দিম সুদ দিম আপুনি তাত তাত লাগিব নেকি নে দলিলত চহী কৰিলেই হ'ব আপুনি সেইটো চিন্তা কৰি ল'ব লৈ যাম সি তেতিয়াহ'লে আপোনাক যি ধৰণে ঘূৰাব লাগে মই সেই ধৰণে ঘূৰাই আপোনাৰ অঁ মই অঁ অঁ অঁ সেই তেনেধৰণে কৰিলে মই আগবাঢ়িব পাৰিম

অঁ সেইকাৰণে আপোনাৰ ওচৰতে গৈছিলোঁ মই এই ফেক্টৰীৰ কাৰণে মই এতিয়া সেইখিনি লোন লৈও মই কৰিব পৰা হোৱা নাই আপোনাৰ পৰা সহায় পাই মই সুখী হৈছোঁ অঁ অঁ অঁ তাত কৰ্মচাৰী হিচাপে ৰাখিব পৰা হ'ব অঁ অঁ মই সেইটোৱে চিন্তা কৰি মানে অ অঁ সেইটো কাৰণে আপোনালে মই মই মানে যোগাযোগ কৰি এইখিনি মই কৰি লৈছোঁ এই পাব তেনেহ'লে এই অঁ অঁ অঁ অঁ অঁ অঁ সেইটো কাৰণে কথা পাতি মানে এইখিনি ঘূৰাব নোৱাৰে অঁ সেইটো কাৰণে এতিয়া অঁ অঁ অঁ অঁ তাতে সেইখিনি সুবিধা যদি কৰি ল'ব পাৰোঁ মই তেতিয়া আপোনাৰ ঋণো ঘূৰাই থাকিব পাৰিম অঁ তেতিয়াহ'লে সেইধৰণে আগবাঢ়ি যাব পাৰিলে ধৰক ওচৰৰ ল'ৰা ছোৱালীক কৰ্মচাৰীবিলাকে সুবিধা পাব এইবুলিয়ে ভাবি মই সেইকাৰণে আৰু অতি সোনকালে যদি কৰিব পাৰোঁ তেতিয়াহ'লে সোনকালে কাম টকা পইচাৰ অভাৱত আজি মানে এনেকুৱা ধৰণৰ কৰিবলগীয়া হৈছে যে অঁ সেইটোৱেই কাৰণে আপোনালে ফোন মাৰিলোঁ আপুনি যেতিয়া কথাটো ৰাখিছে তেতিয়াহ'লে মোক হ'ব তেনে হ'ব হ'ব দিয়ক